ভাৰত চৰকাৰে যি স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিলে ইয়াৰ জৰিয়তে আমাৰ সমাজত যথেষ্টখিনি পৰিৱৰ্তন আহিছে আমাৰ ই এটা খুব সুন্দৰ মেছেজ আমাৰ সমাজলৈ কঢ়িয়াই আনিছে একেলগে আমি আমাৰ চৌহদটো লগতে নিজৰ গাওঁখন নিজৰ অঞ্চলটো কেনেকৈ আমি চাফচিকুণকৈ ৰাখিব পাৰোঁ ই এই মেছেজটো আমাৰ সমাজলৈ খুব সুন্দৰভাৱে কঢ়িয়াই আনিছে কাৰণ বৰ্তমান সময়ত আমি যদি চাবলৈ যাওঁ যে প্ৰত্যেকখন ষ্টেটেই হওক প্ৰত্যেকখন দেশেই হওক এই প্ৰত্যেকখন দেশতে যথেষ্টখিনি জাবৰ জোথৰৰে ভৰি পৰিছে বিশেষকৈ প্লাষ্টিক প্লাষ্টিকৰ বিষয়ে আমি সকলোৱে জানোঁ যে ই সহজতে ডিছপ'জ নহয় যিটোৰ বাবে আমি যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু আমাৰ অঞ্চলবিলাকতো দেখা যায় যে আমাৰ নিজৰ অঞ্চলটোৰ আশে পাশে আমি জাবৰ জোথৰ পেলাই চাফ নকৰোঁ যিটোৰ পৰা বিভিন্ন ৰোগ ৰোগৰ সৃষ্টি হয় বিভিন্ন সময়ত সেই ৰোগে বহুতৰ প্ৰাণো নাশ কৰিছে গতিকে এই স্বচ্ছ ভাৰত অভিজানে আমাক এটা মেছেজ প্ৰদান কৰিছে যে কেনেকে আমি নিজেই স্বচ্ছ হৈ থাকিব পাৰোঁ নিজে স্বচ্ছ হৈ থকাৰ লগতে নিজৰ সমাজখনক কেনেকৈ স্বচ্ছ কৰি ৰাখিব পাৰোঁ এই বাৰ্তা আমালৈ কঢ়িয়াই আনিছে আমাৰ কলেজতো বিভিন্ন সময়ত আমি স্বচ্ছ ভাৰত অভিজানৰ অন্তৰ্গত আমি বিভিন্ন সময়ত বিভিন্ন অঞ্চলত আমি এৱাৰনেচ প্ৰগেমকে আদি কৰি চাফাই কাম আমি কৰি আহিছোঁ আৰু এই একটিভিটিজ বিলাকত এজন প্ৰবক্তা হিচাবে মই ছাত্ৰ ছাত্ৰীসকলক লগত লৈ তেওঁলোকক গাইড দি পেলাই তেওঁলোকক আমি এই কামসমূহ আমি কৰি যাওঁ আমি বিভিন্ন সময়ত আজাদ অঞ্চলত কৰিছোঁ এনেকে বিভিন্ন গাঁৱত আমি স্বচ্ছ ভাৰত অভিজানৰ জৰিয়তে আমি চাফাই কাম কৰিছোঁ বৰ্তমান সময়ত আমাৰ কলেজৰ চৌহদটোৰ কথা যদি আমি ক'বলৈ যাওঁ আমাৰ চাৰিওফালে ডাষ্টবিন আছে ইয়াত আমি ডাষ্টবিন ব্যৱহাৰ কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাইছোঁ তেওঁলোকে আমি খুব সুন্দৰকৈ আমি গোটেই কলেজৰ চৌহদটোক আমি চাফচিকুণ কৰি ৰাখিছোঁ আৰু লগতে আমি বিভিন্ন সময়ত বিভিন্ন গাঁৱত গৈ প্লাষ্টিক ব্যৱহাৰৰ প্লাষ্টিকৰ বিষয়ে আমি তেওঁলোকক অৱগত কৰাওঁ প্লাষ্টিকে যে কেনেকৈ প্লাষ্টিক সামগ্ৰী এটাক যদি আমি ডিছপ'জ কৰিব খোজোঁ ই সহজতে যেতিয়া ডিছপ'জ নহয় আৰু তাৰ পৰিণাম স্বৰুপে আমি অনাগত দিনত কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বা কেনেকুৱা ধৰণৰ সমস্যা আমাৰ মাজত দেখা দিব এইখিনিৰ বিষয়ে গাঁৱটো আমি বিভিন্ন গাঁৱত বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে গৈ তেওঁলোকক অৱগত কৰাওঁ যাতে আমাৰ গ্ৰাম্য অঞ্চলৰ যিসকল বাসিন্দা তেওঁলোকে যাতে প্লাষ্টিক পৰাপক্ষত যিমান কম ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে যাতে তাৰ ব্যৱহাৰ কমাওক আমাৰ গ্ৰাম্য অঞ্চলত যি বাঁহ আছে বা এই বাঁহ বেত আছে সেই সামগ্ৰীসমূহ ব্যৱহাৰ কৰি তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী তাৰ সৃষ্টি কৰক আৰু প্লাষ্টিক পলিথিন এইবিলাক যাতে ত্যাগ কৰক আমাৰ কলেজতো কোনেও আমি পলিথিল ব্যৱহাৰ কৰা নহয় আমি তাৰপৰা আমিও আতঁৰত থাকোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলকো পলিথিন বা প্লাষ্টিক ব্যৱহাৰ কৰাৰ পৰা আতঁৰত থাকিবলৈ তেওঁলোকক জনাওঁ মোৰ গ্ৰাম্য মোৰ ঘৰৰ অঞ্চলৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি নিৰ্দিষ্ট এটা জেগাত সঠিক আমি থিৰাং কৰি লৈছোঁ আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰৰ এইটো স্বাভাৱিক কথা যে প্ৰত্যেক ঘৰৰ পৰাই বিভিন্ন প্ৰত্যেকদিনাই যথেষ্টখিনি জাবৰ জোথৰ ওলাই সেই জাবৰ জোথৰখিনি আমি য'তে ত'তে নেপেলাই আমি আমাৰ গাঁৱৰ নিৰ্দিষ্ট এটা ঠাই সেই ঠাইত আমি সেই জাবৰ জোথৰখিনি আমি পেলাই দিওঁগৈ আৰু তাৰপৰা মিউনিচিপেলিটিৰ গাড়ী আহি সেই জাবৰ জোথৰখিনি ইয়াৰপৰা লৈ যায়